অসমখনক প্ৰতিজন মানুহ তথা সমষ্ট অসমবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰখা ভাষাটোৱে হৈছে অসমীয়া অসমৰ প্ৰত্য়েকজন মানুহে এই অসমীয়া ভাষাটো হৃদয়ংগম কৰাৰ লগতে শুদ্ধ স্বৰেৰে ক'ব পৰাটো নিত্য়ান্তই প্ৰয়োজন বৰ্তমান অসমত একত্ৰিছখন জিলা অৱস্থিত এই একত্ৰিছখন জিলাত প্ৰত্য়েকেই প্ৰত্য়েককে অসমীয়া ভাষাৰ যি দলেৰ এনাৰজৰীৰ দোলেৰে বান্ধি ৰাখিছে বৰ অসম বুলি ক'বলৈ গ'লে বৰ্তমানৰ সাত ভনী এটা সময়ত এই অসমৰ অসমীয়াৰ অধীনস্থ আছিল অসমৰ দাঁতি কাষৰীয়া কিছুমান ৰাজ্য়তো বৰ্তমানেও মানে যিখিনি অঞ্চলত দাঁতি কাষৰীয়া ৰাজ্য়খনৰ লগতে অসমৰ সীমামূৰীয়া অঞ্চল আছে সেইসমূহ জেগাটো বৰ্তমানেও আদান প্ৰদান অসমীয়া ভাষাতে হয় এই অসমীয়া ভাষাই সাংস্কৃতিক ঐতিহ্য় বহন কৰাৰ মূল হোতা অসমীয়া বাপতিসাহোন বিহু আমাৰ অসমীয়া জাতি জীৱনৰ মুখ্য় উপাদান এই অসমীয়া সংস্কৃতিক এই অসমীয়া সংস্কৃতিয়ে তেতিয়ালৈকে তিষ্ঠি থাকিব যেতিয়ালৈকে আমি অসমীয়া ভাষাটোক মাধ্য়মৰূপে চলি যাম মোঘ মোৰ মাধ্য়মৰূপে বিভিন্ন উপভাষা অসমত অৱস্থিত আছে যদিও আমি অসমীয়াটোক মূল শিপা হিচাপে লৈ আগবাঢ়িব লাগিব ধৰি লোৱা যাওক এজন অসমীয়া মানুহ আৰু এজন বড়ো মানুহে যেতিয়া কথা পাতিব তেতিয়া অসমীয়াতে কথা পাতিব মূলতঃ